অঁ হেল্ল' অঁ খবৰ ভালনে মোৰ ভালেই মই এই ৰুমতে আছোঁ আৰু তুমি ক'ত আছা অঁ যোৱাটো কি কৰিবা এতিয়া ন পুখুৰী যোৱাটো কি কৰিবা আৰু বাকীখিনিক ফোন কৰা হ'ল এতিয়া কেই তাৰিখে ফিক্স হৈছে কেই তাৰিখে যাবা এতিয়া

তেতিয়া গ'লেও ভাল হয় অঁ ফুৰ্তি চুৰ্তি কৰিব পাৰিম অঁ দছেই হ'ল আজি পঁচিছ তাৰিখে আছে মোৰ খবৰ ভালেই আৰু কি আৰু অকলশৰায়া মানুহ অঁ ভা ভাতটো খালে মই বনোৱা নাই বনাব লাগিবহে

এতিয়া সেই চাহ খাব লৈছিলোঁ আপোনাৰ ফোন আহিলে খবৰ খাতি ভাল নহ্ কাম কাজটো বিচাৰি আছোঁ কৰা নাই বাৰু এতিয়া তোমাৰ কাম ঠিকে চলি আছে ঘৰত সবৰ ভাল মোৰ ভালেই সবৰ

অঁ সেইটো হয় বাৰু এতিয়া এইকেইদিনৰ আগত খালে ভাল হয় আৰু সবে একেলগত কি কি নিম কি নিনিম সেইবিলাক হেৰি কৰিবলৈ

এতিয়া অকল একত্ৰিছ যাবনে এক তাৰিখে ক'ৰবাত যাব অঁ অঁ অঁ আগত লৈ লে ভাল হ'ব তেতিয়া কল আপুনি কৰিয়ে কৰিব মোক কল কৰি জনাই দিব তেতিয়া কেনেকৈ কৰিলে ভাল হ'ব তেতিয়া সবে একেলগত গোট খাই ল'ম তেতিয়া ঠিক আছে তেন্তে হ'ব দিয়ক অঁ লগ কৰি ভালকৈ কথা পাতিম